আমাৰ গাঁৱত তেনেকৈ ভজন মণ্ডলী নাই গাঁৱত নামঘৰ আছে নামঘৰতে আমি সকলোৱে লগ হওঁ তাত ভকতবিলাকে ধুতি পা ধুতি পঞ্জাৱী শ্বাৰ্ট পিন্ধে পাগুৰি মাৰে মূৰত আৰু তেওঁলোকে মৃদং তাল বজায় আৰু বুঢ়ী বুঢ়ী বুঢ়ী মানুহ আৰু বোৱাৰী মানুহ যোৱা হয় তেওঁলোকে বুকত মেথনি মাৰে আৰু মূৰত গামোচা লৈ তেওঁলোকে নামঘৰত

আৰু গান বান গোৱা শেষত গাই শেষ কৰাৰ পাছত ভকতসকলে মাহ প প্ৰসাদ দিয়ে মাহ প্ৰসাদত চানা কাঁচা চানা নাৰিকল গুৰ বা চেনি কল আপেল চাপেল তেনেকৈ দি কেনে সকলোৱে ভাগ কৰি খায় আৰু আমাৰ ঘৰে ঘৰে বছৰেকীয়াও পাতে বছৰেকীয়াত ভাগৱত পঢ়ে চাউলৰ পিঠাগুড়ি দি তাত চেনি খিচমিচ নাৰিকল গাখীৰ দি সানি লৈ সকলোকে পাতত বান্ধি দিয়ে প্ৰসাদ খাই খোৱাৰ পাছত ভাগৱত ভাগৱতত সেৱা কৰে আৰু আমাৰ কাজ দহাও পাতে কাজ দহা ভাৰ লৈ যায় হাঁহ ভাৰ কিছুমানে নিয়ে হাঁহ ভাৰ আ হাঁহ ভাৰত কোমোৰা আৰু পিঁয়াজ ৰচুন তেল তেনেকৈ সকলোবোৰ ভাৰত নিয়ে আৰু কিছুমানে মাছৰ ভাৰ নিয়ে সেইবোৰ নি সকলোৱে গধূলি ভাগ ভাগ কৰি চৰু পাতি দিয়ে সেইবোৰ চৰু ধুই মেলি তাত ভাগে ভাগে বনাই খায় আৰু তেনেকেই নামঘৰতে সকলোৱে আৰু লগ হৈ যিকোনো কাম সকাম পাতে